ডিব্ৰুগড় জিলাত এজন সাধাৰণ ব্যক্তিৰ বাবে বিকল্পবোৰ অতি সহজে পোৱা যায় ৰাস্তা পদুলি ৰেলৱে বিমানবন্দৰ প্ৰত্যেকটো বস্তুৱেই ডিব্ৰুগড় জিলাত স্থাপিত আছে এজন সাধাৰণ ব্যক্তি হিচাপে অহা যোৱা ৰাস্তা পদুলি আমাৰ ঘৰৰ পৰা স্কুললৈ যোৱা স্কুলৰ পৰা অফিচলৈ যোৱা আৰু ক'ৰবাত দূৰলৈও যদি আমি যাবলৈ বিচাৰোঁ ইয়াত প্ৰত্যেকটো বিকল্পৰ বাবে সহায় সহযোগীতা পোৱা যায়